লখিমপুৰ জিলা এখন অতি পুৰণি ঐতিহাসিক জিলা লখিমপুৰ জিলাত ঢকুৱাখানা মহকুমাত স্থিত বাসুদেৱ থানত বহু পুৰণি ইতিহাস জড়িত হৈ আছে বাসুদেৱ থান লখিমপুৰ জিলাৰ পৰা আশী কিলোমিটাৰ দূৰত স্থিত বাসুদেৱ থানত বিভিন্ন জিলাৰ পৰা অসমৰ বিভিন্নজন ব্যক্তি তাত পূজা দিবলৈ আহে তাৰ উপৰিও লখিমপুৰ জিলাখনত কেইখনমান ঐতিহাসিক দেৱালয় আছে যেনে আই গোসাঁনী থান বৈঠাৱতী দেৱালয় আৰু লখিমপুৰ জিলাত শংকৰদেৱৰ শিষ্য মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত লখিমপুৰ জিলাৰ পৰা চল্লিছ কিলোমিটাৰ দূৰত্বত স্থিত নাৰায়ণপুৰত মাধৱদেৱ ক্ষেত্ৰ স্থিত লখিমপুৰ উত্তৰ লখিমপুৰ চহৰৰ পৰা তিনি কিলোমিটাৰ নিলগত লাহন গাঁৱত এটা মিউজিয়াম আছে মিউজিয়ামটোৰ নাম গ্ৰাম্যানুভূতি এই গ্ৰাম্যানুভূতিত সপ্তাহটোৰ দুটা দিন যথেষ্ট ব্যক্তিৰ আগমন ঘটে শনিবাৰ আৰু দেওবাৰ গ্ৰাম্যানুভূতিত যাবৰ বাবে কোনো ধৰণৰ অনুমতিৰ প্ৰয়োজন নহয় লগতে লখিমপুৰৰ আগতে উল্লেখ কৰা স্থানসমূহ যাবলৈও কোনো ধৰণৰ অনুমতিৰ প্ৰয়োজন নহয় লখিমপুৰ জিলাত আৰু এখন অতি পুৰণি আৰু জাগ্ৰত থান স্থিত সেইখনৰ নাম হ'ল পদুমণি থান পদুমণি থান উত্তৰ লখিমপুৰৰ পৰা ধেমাজীৰ অভিমুখে যাওঁতে গোআ গোগামুখ পোৱাৰ আগতে পদুমণি থান পোৱা যায় লখিমপুৰ জিলাত আজৰি সময় কটাবলৈ বিভিন্ন ব্যক্তিসকল বিশেষকৈ ঠাণ্ডা দিনত বগী নদী অঞ্চলত স্থিত চইললৈ যথেষ্ট যোৱা দেখিবলৈ পাওঁ আৰু লখিমপুৰ অৰুণাচল সীমাত স্থিত জহিং চাহ বাগিচাৰ কাৰণে বিখ্যাত সেই অঞ্চলসমূহত মানুহে অৱসৰ বিনোদনৰ কাৰণে যথেষ্ট পৰিমাণে যায় লগতে লখিমপুৰ জিলাৰ পহুমৰাত এখন পক্ষী উদ্যান আছে সেই পক্ষী উদ্যানৰ পক্ষীসমূহ উপভোগ কৰিবলৈ যথেষ্ট পৰিমাণে লখিমপুৰ তথা অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল সেই স্থানত উপস্থিত হয় খা খা খৰালিৰ সময়ত যথেষ্ট পৰিভ্ৰমী চৰাই সেই অঞ্চলত অহা পৰিলক্ষিত হয় লখিমপুৰ জিলাৰ এখন অতি শান্ত গাঁও পথালি পাহাৰৰ পৰা অলপ নিলগতেই স্থিত এখন বুদ্ধিষ্ট গাঁও আছে সেই বুদ্ধিষ্ট গাঁওখন আজিলৈকে কোনো ধৰণৰ আৰক্ষী বিষয়া তাত আহিবলগীয়া হোৱা নাই নাইবা কোনোধৰণৰ অপৰাধ তাত সংঘটিত হোৱা নাই সেয়েহে সেই ঠাইডোখৰ লখিমপুৰৰ ভিতৰতে অপৰাধমুক্ত গাঁও হিচাপে গণ্য কৰা হয় লখিমপুৰ যথে লখিমপুৰত যথেষ্ট মন্দিৰ স্থিত মন্দিৰ যথেষ্ট পৰিমাণে আছে এই মন্দিৰসমূহৰ নতুনকৈ নিৰ্মাণ কৰা দুৰ্গা মন্দিৰ বিষ্ণু মন্দিৰ হনুমান মন্দিৰ আৰু গণেশ মন্দিৰ আৰু বিভিন্ন নামঘৰসমূহ আ লখিমপুৰ জিলাত দেখিবলৈ পোৱা যায় বিশেষকৈ লখিমপুৰ জিলাৰ ঐতিহাসিক ক্ষেত্ৰ বুলিবলৈ দুখন ক্ষেত্ৰই গোটেই অসমতেই জনাজাত এখন হ'ল ঢকুৱাখানাৰ বাসুদেৱ থান আনখন হ'ল নাৰায়ণ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ

মাধৱদেৱ থান লগতে বিহপুৰীয়াত এখন অতি পুৰণা ঐতিহাসিক

দেখিবলৈ পোৱা যায় সেই থানখনৰ নাম অ অনিৰুদ্ধ থান বুলি জ্ঞাত অনিৰুদ্ধ থানত যথেষ্ট পৰিমাণে প্ৰাকৃতিক পৰিৱেশ দেখিবলৈ পোৱা যায় লখিমপুৰ জিলাৰ বিহপুৰীয়া অঞ্চলত আগতে পাভৈ অভয়াৰণ্য স্থিত আছিল কিন্তু বৰ্তমান বিভিন্ন ব্যক্তিৰ বেদখলত পৰি এই অৰণ্যখন ক্ৰমান্বয়ে নিচিহ্ন হৈ যায় লখিমপুৰ জিলাৰ দুখন বিখ্যাত নদী হ'ল সোৱণশিৰি আৰু ৰঙা নদী সোৱণশিৰিৰ ওপৰত ভাৰতৰ ভিতৰতেই সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প গেৰুকামুখ প্ৰকল্প স্থিত গেৰুকামুখ প্ৰকল্পৰ এ বিদ্যুত উৎপাদন ক্ষমতা দুহেজাৰ মেগাৱাট লগতে লখিমপুৰ জিলাত না ৰঙা নদীত ৰঙা নদীৰ ওপৰতো এখন জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা হৈছিল সেই জলবিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ উৎপাদনৰ ক্ষমতা সাতশ পঞ্চাছ কিলোৱাট মুঠৰ ওপৰত লখিমপুৰ জিলাখন এখন অতি ঐতিহাসিক আৰু ভোগালী জিলা হিচাপে পৰিগণিত লখিমপুৰ জিলাত লখিমপুৰ জিলাৰ পৰিসৰ আগতে যথেষ্ট ডাঙৰ আছিল প্ৰথমে লখিমপুৰ জিলাৰ ধেমাজী জিলা এখন অবিভক্ত জিলা হিচাপে আছিল আমি শুনিবলৈ পোৱা মতে লখিমপুৰ জিলা আগতে ডিব্ৰুগড় পৰ্যন্ত লখিমপুৰৰ সীমা আছিল লখিমপুৰ জিলাত দুখন মহকুমা আছে উত্তৰ লক্ষীমপুৰ আৰু ঢকুৱাখানা লখিমপুৰ জিলাৰ পৰা বিভিন্নজন ব্যক্তি এ অসমৰ বিভিন্ন প্ৰান্তত গৈ যথেষ্ট নাম কৰিছে